হেল্ল' অঁ কওকচোন বাইদেউ অঁ নমস্কাৰ অঁ ভালেই আছো আপোনাৰ কেনেকুৱা আছে

অঁ কওকচোন অঁ ভালেই কথা অঁ অঁ অঁ ৰ'ব অঁ সময় দিব পাৰিম অঁ বাইছ তেইছ তাৰিখ ন ঠিক আছে তেনেহ'লে কেতিয়া হ'ব বাইছ তেইছ তাৰিখে কিন্তু কেতিয়া কে কে মানে কে কিমান টাইমত অঁ সাতটা বজাত ন অঁ গ্ৰাম বজাৰ তিনিকুনিয়া কোন জেগাৰ অঁ ঠিক আছে মই আহিম অঁ ঠিক আছে ঠিক আছে বাইদেউ মই আহিম অঁ অঁ হ'ব হ'ব